হয় বাইদেউ আহক আহক আহক আহক আম আছে কল আছে লিচু আছে আঙুৰ আছে নাই তিনিশ টকা

সিহঁতৰ কোৱালিটি বেলেগ আমাৰ কোৱালিটি বেলেগ নহয় নহয় নহ'ব কেজি নহয় ডৰ্জন বাইদেউ এশ টকা নাই কোৱা বাইদেউ একো বাইদেউ দাম বেছিকে কোৱা নাই কিমান ল'ব আশী টকা চব মিলাই আম কিমান কেজি ল'ব আম দুই কেজি ন' ছশ টকা কৈছোঁতো পাঁচশ টকা ধৰি দিম দিয়ক দুই কেজি পাঁচশ টকা এই ইমান বেছি নহয় নহয় নহয় একো নহয় আৰু কম নহয় অঁ ঠিক আছে সাতশ টকা ঠিক আছে হয় হ'ব সাতশ টকা লওক লওক ঠিক আছে হ'ব আকৌ আহিব দেই অঁ ঠিক আছে অঁ